অ' মায়া শুনানা সেইদিনা যে মই শাড়ীখন লৈছিলোঁ বিশালৰ পৰা ইমান বেয়া আহিছে কাপোৰটো ধোৱাৰ পিছত আগৰ নিচিনা হৈ থকা নায়েই ৰঙো গুছি গৈছে বহুত বেয়া আহিছে